আজিকালি মহিলাসকলে দৈনিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়েই হ'বলগীয়া হৈছে মহিলাসকলৰ ক্ষেত্ৰত হৈছে য'ত এজনী ছোৱালী যদি বিয়া দিয়া তাৰ যৌতুকৰ ক্ষেত্রতে আজিকালি শুনিবলৈ পাওঁ যৌতুকৰ দোষতে বহুত মহিলাক মানে কষ্ট দিয়ে দোষ দিয়া হয় আৰু বিবাহ বিচ্ছেদ কৰি দিয়া হয় কোনো কোনো ক্ষেত্ৰত কিছু মহিলাকো মানে যৌতুকৰ কাৰণেও মাৰিয়ে পেলাই তাৰ ভিতৰতো কোনো মহিলাসকলে ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক অকলেটো ওলাই যোৱাটো ভাল ড্ৰেছ এযোৰ পিন্ধি বা গহনা সোণৰ গহনা পিন্ধি পেলাই ভালকৈ উৰি পিন্ধি যাও বুলি যাবও নোৱাৰা হ'ল তেওঁলোকৰ ধৰক ধুনীয়াকৈ উৰি পিন্ধি যাবলৈও ইচ্ছা যায় মন যায় মানে সেইবিলাক পিন্ধি মানে যাব সোণৰ গহনা আৰু লৈ পেলাইটো আপুনি যাবয়ে নোৱাৰে কোনো জেগাতেই আজিকালি সোণৰ চেইনডালকো থপিয়াই নিবলগীয়া হয় গতিকে বহুত মহিলাসকলে সন্মুখীন হৈ আহিছে আৰু আগত যিটো এতিয়া মহিলাসকলে ইতিমধ্যে এটা কথা হৈছে চৰকাৰৰ ফালৰপৰা বিগত বছৰবিলাকত যেনেকৈ এতিয়া আমাৰ মহিলাসকলে যিটো ভূমিকা পালন কৰিব লাগিছিল বা যেনেকৈ চৰকাৰ ফালৰপৰা পাব লাগিছিলে বা যিটো হেৰি সেইটোত মৰ্য্যাদাৰ ভিতৰত সেই মৰ্য্যাদাটো বহুত এতিয়া আজিকালি চৰকাৰে মৰ্য্যাদা দিছে মৰ্য্যাদাটো দিছে ধৰক এতিয়া চৰকাৰে এতিয়া মহিলাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো চাকৰিৰ ক্ষেত্রতেই হওক পঢ়া শুনা ক্ষেত্ৰতেই হওক চব ক্ষেত্ৰতে মানে মানে হেৰি দিছে আগবঢ়াই দিছে মহিলা সকলোকেই এতিয়া মহিলাসকলেই আগত আছে চব এইটো এতিয়া অৰুণোদয় আঁচনিটোও এতিয়া পোৱা হৈছে মহিলাসকলে ঘৰতে বহিয়ে বিনামূলীয়াকৈয়ে এতিয়া মানে অৰুণোদয় আঁচনি পাইছে বৃদ্ধ পেঞ্চনটো আছে বিধৱা পেঞ্চন পাইছে গতিকে এতিয়া বা চৰকাৰ ফালৰ পৰা বহুতখিনিয়ে ভাল পোৱা ভাল পাইছে আৰু গতিকে বহুতখিনি চৰকাৰে গুৰুত্ৱ দিছে মহিলাৰ কাৰণে গুৰুত্ৱ দিলেও মানে কথাটো তাতে মানে বহুত দৈনিক মহিলাসকলৰ প্ৰত্যাহ্বানটো আছেই মানে গতিকে আগৰ দিনত যেনেকৈ ঘূৰিছিল মহিলাসকলে বা পুৰুষসকলে সেইটো দিন আজিকালি নাইকিয়া হ'ল আজিকালি আজিকালি এফালে ঘৰৰ পৰা ওলাই যোৱাটোৱে মানে অকণমান কঠিন হৈছে ভয় হৈ পৰিছে মহিলা বহুত সন্মুখীন হৈ পৰিছে মহিলায়ে নহয় আমাৰ পুৰুষৰ ভিতৰতো ল'ৰাৰ ভিতৰতো বহুত মানে সন্মুখীন হৈ গৈছেগৈ আৰু চৰকাৰ ফালৰ পৰাও মানে ভালকৈয়ে এতিয়া সুৰক্ষা সুৰক্ষা দিছো বুলি কয় সুৰক্ষাটোনো কি দি দিছে গম পোৱা যায় এতিয়া ঘৰে ঘৰেটো সুৰক্ষা দিব নোৱাৰে ঘএ ঘএতো পুলিচ ৰাখিবও নোৱাৰে গতিকে বাটে পথেওটো পুলিচ ৰাখিবও নোৱাৰে গতিকে কি এফালে ওলাই গ'লোঁ এফালে ওলাই যাওঁতেও মহিলা ধুনীয়াকৈ ড্ৰেছ এযোৰ পিন্ধি গৈ এইযোৰ পিন্ধি যাওঁতে সোণৰ বস্তু অলংকাৰ যদি সোণৰো পিন্ধা নাই বেলেগৰে এযোৰ লৈ গৈছে তাই সোণৰ গহনা বুলি তাকে থপিয়াই পেলাই এই লৈ যায় লৈ গৈছে লাঞ্ছনা দিছে বহুত ল'ৰা ছোৱালীক ধৰি ধৰি ছোৱালীক নি নি মানে নিৰুদ্দেশেই কৰি পেলাইছে গতিকে আজিকালি মানে সমস্যা বহুত আছে আৰু তাৰ ভিতৰতে চৰকাৰৰ ফালৰ পৰাও বহুত মানে এতিয়া সুৰক্ষাও দিছে ভাল মানে হেৰিও কৰিছে আৰু দিয়ক